হয় কোনে কৈছে হয় কওকচোন অঁ এনেই মতা কুকুৰ নে মাইকী কুকুৰ বাৰু এনেই বয়সটো কিমান আছে বাৰু হৈছে মানে ইমান অলপ ইমান পোৱালী হৈ আছে মানে ইমান ডাঙৰ হোৱা নাই

অঁ অঁ চাগে আপুনি বেজি চেজি দিছে নহয় চাগে আগতে মানে অঁ মানে এতিয়ালৈকে দুটা বেজি দিলে নে নাই

অঁ আপুনি তেতিয়া লৈ আনিব পাৰিব মানে আপোনাৰ মোৰ হেৰীটো গম পাই নহয় লোকেচনটো জানে নহয় মথুৰাপুৰতে আছে অঁ আপোনাৰ মথুৰাপুৰ পিন নম্বৰটো হ'ল ছেভেন এইট ফাইভ ছিক্স এইট ছেভেন আপোনাৰ মথুৰাপুৰ অঁ মথুৰাপুৰ তিনিআলি দেখিছে নহয় অঁ হয় তাৰ সোঁ চাইডে সোমাই দিব অকণমান গৈয়ে দেখা পাবই তাৰপিছত

আপোনাৰ হেৰি সৰুতে পেডিগ্ৰী খুৱাইছিলে নি অঁ মানে কেতিয়াবা কুকুৰৰ জ্বৰ উঠে মানে যেনেকে মানুহৰ জ্বৰ উঠে মানে যেনেকে মানুহৰ বেমাৰ হয় ন যেনেকে জ্বৰ হয় পেটৰ বিষ হয় তেনেকে কুকুৰৰ পেটৰ বিষ হয় তেতিয়া মানে কুকুৰৰ গেছো হৈ যায় মানে যিহেতু সেইকাৰণে আপোনাৰ কেতিয়াবা পেলু চেলু হ'ল খাব নিবিচাৰে

হয় হয় ফাৰ্মাচীলৈ গৈ ক'লে হ'ব পেলু ড্ৰপ এটা দিয়ক কুকুৰে খোৱা তেতিয়া আপোনাক দি দিব

ঠিক আছে বাৰু দিয়ক তেতিয়াহ'লে ঠিক আছে দিয়ক অঁ